হেল্ল' দাদা মই যে কালি দুটা টিকেট বুক কৰিছিলো হেৰি গুৱাহাটী যোৱাৰ কাৰণে যিটো নৈশ বাছৰ সেইটো মই কেঞ্চেল মই মানে যাব নোৱাৰো মোৰ ঘৰত অলপ অসুবিধা হোৱা কাৰণে সেইটো কাৰণে মই মানে কেঞ্চেল কৰিছো গতিকেলৈ মোক আপুনি পইছাটো এতিয়া ৰিটাৰ্ণ কৰিব লাগে আপুনি কেনেধৰণে পইছাটো মোক ঘূৰাব আপোনাক কোনটো সুবিধা হয় মই সেইমতে মই দি দিম আপোনাক আপুনি যদি ফোনপে' কৰিব বিচাৰে ফোনপে'ও কৰিব পাৰে পে'টিএম কৰিব পাৰিলে পে'টিএমও কৰিব পাৰিব বা জিপে' কৰিবও পাৰিব কোনটো পদ্ধতিৰে আপোনাৰ সুবিধা হয় মোক কওক মই সেইমতে আপোনাক পঠাই দিম ঠিক আছে